হয় মই ঘৰৰ জন্তুবোৰৰ সৈতে বৰ খুব সুন্দৰকৈ দিনটো মই অতিবাহিত কৰি থাকোঁ আৰু মোৰ এজনী বগী গৰু আছে তাইৰ নাম মই দিছোঁ বগী তাই দুটা পোৱালী দিছে সেই পোৱালি দুটাক মই লৱ আৰু কুশ বুলি মাতোঁ সিহঁতৰ লগতে মই দিনটো লাগি থাকোঁ বুলি ক'লেও মই ভুল কোৱা নহ'ব কাৰণ মই সিহঁতক বহুত মৰম কৰোঁ আৰু বহুত যত্ন লওঁ সিহঁতি পোৱালি দুটা শুবৰ কাৰণে মই জেগাডোখৰ চাফ চিকুণ কৰি দিওঁ আৰু তেওঁলোকে শুবৰ কাৰণে মই বস্তা পাৰি দিওঁ নহ'লে খেৰ পাৰি দিওঁ সিহঁতৰ কেতিয়াবা মই গা চুই লাৰি মৰম কৰি ইমানেই মানে ভালপাওঁ নহয় সিহঁতৰ লগতে মোৰ মানে দিনটো থাকিলেও আমনি নালাগে আৰু মাকৰ কাৰণে মই সদায় পথাৰত ঘাঁহ কাটিব যাওঁ তুঁহ গুৰি দিওঁ কলগছ কাটো দানা খোৱাওঁ এনেদৰে মই মাককো বহুত মৰম কৰোঁ তাই কেতিয়া পানী খাব তাই কেতিয়া ঘাঁহ খাব এইবিলাক মানে মই তাইৰ প্ৰতি লক্ষ্য কৰি থাকোঁ আৰু তাই মোক দেখিলে মূৰটো দোৱাব নহ'লে তাই মোক দেখিলে মাত লগাব মই যদি ক'ৰবাত গুচিও যাওঁ তাই তেতিয়াও মোক বিচাৰি থকাৰ দৰে থাকে আৰু যেতিয়াই মই ঘৰলৈ আহোঁ তেতিয়াই তাই মোক মাত লগোৱাৰ দৰে কিবা এটা ইংগিত দিব সেইকাৰণে মই ঘৰৰ বস্তু গৰুৱে হওক ছাগলীয়ে হওক বা হাঁহ কুকুৰাই হওক সিহঁতৰ লগত লাগি বহুত মনটো ভাল লাগে আৰু মই থাকি এনেদৰে সিহঁতৰ লগত থাকি বহুত ভালপাওঁ এতিয়াও গৰু পোৱালি গৰু পোৱালীয়ে হওক বা তাইক মই বান্ধি থৈছোঁ বন্ধা জেগাটো সিহঁতি যে যেনেদৰে চৰি থাকিব চৰি থাকিব মোক যদি দেখে তেতিয়াও সিহঁতি মোৰফালে মোৰ দাঙি চাই কিবা এটা কোৱাৰ নিচিনা ইংগিত দিয়ে তেতিয়া মোৰ মনটো বহুত ভাল লাগে পোৱালিকেইটাই যেতিয়া দানা খাব হয় মই যেতিয়া সিহঁতৰ ওচৰলৈ দানা নিওঁ সিহঁতি মোৰ পাছে পাছে দৌৰি দৌৰি সৰু ল'ৰা ছোৱালী যোৱাৰ দৰে খেলি খেলি যায় মোৰ ইমানেই ভাল লাগে যে সিহঁতক মই মানে মৰম নকৰি নোৱাৰোঁ আৰু এই লৈ মই ঘৰৰ জীৱ জন্তু যিয়ে নহওক হাঁহ কুকুৰাই হওক বা গৰু ছাগলী হওক যত্ন কৰি প্ৰতিপালন কৰি বহুত ভালপাওঁ আৰু যত্ন কৰিছোঁ যেনেকৈ মই তাৰ ফল পাইছোঁও তেনেদৰে